মই এটা চাৰ্ট অৰ্ডাৰ দিছিলোঁ সেই চাৰ্টটো কালাৰ বঢ়িয়া মানে যিটো দেখাইছে সেই চেম কালাৰতে আহিছে তাৰপিছত তাৰ কাপোৰ কোৱালিটিও ভাল এতিয়া আশা কৰিছোঁ আৰু নেক্সট টাইমৰ পৰা আৰু ভাল কোৱালিটি পাম বুলি গতিকে মই মোৰ বন্ধু বা বান্ধৱীকো মই ৰেফাৰ কৰিম মানে আপোনালোকৰ প্ৰ'ডাক্টটোৰ বিষয়ে